অঁ মৌজাদাৰ খুৰা অঁ হেৰি নহয় মোৰ মানে কি হ'ল মাাটি এডোখৰ ৰাজমালী হৈ আছিলে অলপমান মানে নিজৰ নিজৰ নামত উঠাব লাগে গতিকে কি কি কি ডকুমেণ্টছ লাগিব কিহত কি কৰিব লাগিব কওকচোন কওক কওক হয় এই মাটি সেই আমাৰ শালিতলি মাটি ককাই ভাই আমি দুজন

এনেই কিবা কম্পিউটাৰ দোকানতো কিবা অনলাইন কৰিব পাৰিনি এই আমাৰ এনেকুৱা কিবা চেণ্টাৰবিলাক আছে যে অৰুণোদয় চেণ্টাৰত

মই সেইদিনা এনেই কম্পিউটাৰ দোকানৰ ল'ৰা এজনক সুধিছিলোঁ মানে ডকুমেণ্টছ বোলে জবানবন্দী কপি কিবা কিবি এনেকৈ আগৰ খাজনা ৰচিদ কিবা কিবি এনেকৈ বস্তু কেইটামান লাগিব বুলি ক'লে আধাৰ কাৰ্ড পান কাৰ্ড কিবা কিবি এখনো লাগে বুলি কৈছে মোৰ মাটি মানে কি হ'ল শালিতলিও আছিলে অলপমান মানে দলডোবা মাটিও অকণমান আছিলে দলডোবা মাটিটো এইবিলাক গোটেইবিলাকে চিজিলকৈ পোৱা যাব নাযায়

মাটিটো আছিলে দেউতা নামত

হয় হয় গতিকে হেৰি মই আপোনাক কেতিয়া গ'লে লগ পাম এতিয়া

মই এনেই কাগজ পত্ৰ কাগজ পত্ৰ কি কি লৈ যাম

আপোনালোক আপোনালোকৰ মানে কি মণ্ডল চণ্ডল আহি আমাৰ মাটি ইয়াতে ভাগ কৰি দিবহিনে চাবহিনে নাচাবহি

খাজানা ক্লিয়াৰ আছে খাজানা ক্লিয়াৰ আছে খাজানাৰ কাৰণে ইমান টেনশ্য়ন নাই হয় হয় ঠিক আছে তেতিয়া মই দুই এদিনৰ ভিতৰত আপোনাৰ ফোন নম্বৰটো আছেই মোৰ লগত মই আপোনাক ফোনত কথা পাতিম মই গৈ আছোঁ বৃহস্পতিবাৰ

হ'ব দিয়ক অঁ